হেল্ল' অ' ক' অ' পঞ্চায়ত অফিচলৈ অ' কাম মোৰ কাম এটা আছিলে যাম বাৰু

অ' পঞ্চায়ত অফিচত অ' কিহৰ কাৰণে কোন যায় আহিছে মইয়ো তাকে আমাৰ হেৰি এই পেঞ্চনৰ বৃদ্ধ পেঞ্চনৰ হেৰিয়ৰ পেঞ্চনৰ মানুহ যাব যে তালৈ যাওঁ লগত লৈ যাব লাগিব মই পঞ্চায়তত কেইটা বজাত যাম অ' ওলাবা অ' সোমোৱা নাই নেকি আমাৰ এতিয়াও সোমোৱা নাই তোমালোকে হেৰিটো কি কয় আই এফ এছ চি ক'ডটো ভুল হৈ আছে নেকি

অ' আছে আছে সভাপতিক লগ পাম তাতে কাইলৈ মোৰো কাম এটা আছে মই তাকে তোমাৰ এঘাৰটা বজাত যাবা কাইলৈ অ' আৰু লাগে সভাপতিক ফোন এটা মাৰি চাম তাৰপিছত আছে নে নাই সুধিব লাগিব দেই তেওঁলোকৰো কথা আছে নহয় এনেই গৈ লাভ নাই আমি দূৰৰ পৰা যাম যেতিয়া হয় নহয় অ' যাম মোৰখনতে যাম কিবা পঞ্চায়ত মই সভাপতিক ফোন মাৰি লওঁ সুধি লওঁ তাক আছে নে নাই ঘৰত আৰু যদি নাথাকে আৰু নহয় পঞ্চায়তলৈ আহিব নে নাহে বাৰু সি হয় অ' অ' সেইটো ঘৰ এতিয়া ফাৰ্ষ্ট লিষ্ট আহিলে ছেকেণ্ড লিষ্টত হে এতিয়া আহিব মোৰ নামটো আছে নেকি চাবাচোন আহিছে আছে বুলি কৈছিলে ঘৰ এপ্লাই বেলেগ এতিয়া নহয় কিবা কৃষি লোনৰ কৃষিৰ বিষয়ে আহিছে কিবা কে চি লাগে কিবা কিবি অ'